ভাৰতৰ ইতিহাস বুলি ক'লে আচলতে ঊনৈছশ সাতচল্লিছ চনৰ আগৰ কথাই ক'ব লাগিব ব্ৰিটিছসকলে ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল আৰু লাহে লাহে ভাৰতবৰ্ষত তেওঁলোক নি নিগাজিকৈ বাস কৰিব লৈছিল তেতিয়া মাহাত্মা গান্ধী স্বাধীনতা আন্দোলনত তেওঁ প্ৰধান গুৰি ধৰোতা আছিল তেওঁ ব্ৰিটিছসকলক তেওঁ ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদি পঠিওৱাৰ বাবে অশেষ কষ্ট কৰিছিল আৰু তেওঁ বিভিন্ন ধৰণৰ আন্দোলন গঢ়ি তুলিছিল যেনে ভাৰত ত্যাগ আন্দোলন অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আদিবিলাক তেওঁ স্বদেশী আন্দোলনৰ দ্বাৰা ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰিবলৈ আৰু নিজৰ দেশৰ উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ সকলো ভাৰতবাসীক তেওঁ আহ্বান জনাইছিল মহাত্মা গান্ধী উপৰিও আৰু বহুতো ব্যত ব্যতিক্ৰমী তেওঁ নেতা আছিল তেওঁলোক হ'ল জৱাহৰলাল নেহেৰু কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননী মনিৰাম দেৱাম তৰুণৰাম ফুকন

তেওঁলোকৰ দেশবাসীৰ কাৰণে অশেষ কষ্ট কৰিছিল সেইকাৰণেই তেতিয়াই ভাৰতবৰ্ষ ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্ট তাৰিখে ভাতৰ স্বাধীন হৈছিল